পইচা জমা কৰাটো মোৰ এটা চখ বুলিয়ে ধৰিব পাৰে পইচা মই প্ৰথম পইচা জমা কৰিছিলোঁ আমাৰ মায়ে কিনি দিয়া টেকেলিত এটকা দুটকাকৈ পইচা থৈছিলোঁ প্ৰায় দুবছৰৰ পিছত তাৰপৰা পাঁচ হেজাৰ টকা ওলাইছিল সেই পইচাটোৱে মই এটা বন্ধুক কিনিছিলোঁ ৰিম'ট কণ্ট্ৰল গাড়ী কিনিছিলোঁ তেনেদৰে মোৰ পইচা জমা কৰা চখটো বাঢ়ি গৈ থাকিলে এতিয়া বৰ্তমানে মই ডাকঘৰত পইচা জমা কৰিছোঁ মিউচুৱেল ফাণ্ডত বৰ্তমানে মই ডেইলি পাঁচশ টকাকৈ জমা কৰোঁ বৰ্তমান মোৰ তিনি বছৰ হৈছে জমা কৰা আৰু দুবছৰ আছে পাঁচ বছৰ মিউচুৱেল ফাণ্ডত আছিলে পাঁচ বছৰ পিছত মোৰ সেইটো এটা ভাল এমাউণ্ট পাম তাৰপৰা মই ভাল ব্যৱসায় কৰিম বুলি ভাবিছোঁ ব্যৱসায় কৰিম বুলি ভাবিছোঁ আৰু এটা এফ ডি ফাণ্ড মই ষ্টেট বেংকত খুলিছোঁ ইয়াত মই প্ৰতিমাহে পাঁচ হাজাৰ টকাকৈ জমা কৰোঁ এইটো মই নতুনকৈ খুলিছোঁ আজি প্ৰায় তিনিমাহ হৈছে এইটো মোৰ পাঁচ বছৰৰ পিছত ওলাব এইটো মই প্ৰায় বাৰ লাখ টকামান পাম বুলি আশা ৰাখিছোঁ ইয়াৰ পৰা মই এখন থাৰ কিনিম বুলি ভাবিছোঁ এইটো মোৰ গাড়ী কিনাটো মোৰ এটা চখ চখ এনেদৰে মই মই ফাণ্ডসমূহ জমা পইচা জমা কৰা কৰি মোৰ চখসমূহ মোৰ সপোনসমূহ পূৰণ কৰিব পাৰিছোঁ কৰিছোঁ আৰু আপোনালোকেও এই মিউচুৱেল ফাণ্ডসমূহৰ পৰা পইচা জমা কৰি আপোনাৰ সপোনসমূহ পূৰণ কৰিব পাৰে মই এফ ডিত বৰ্তমানে জমা কৰা নাই এফ ডিতকৈ মিউচুৱেল ফাণ্ডত জমা কৰাতো বেছি ভাল পাওঁ আৰু বৰ্তমানে এল আই চি ষ্টক এজেঞ্চি আদিতো ফণ্ডসমূহ জমা ৰখা হয় তেওঁলোকেও এটা সময়ত এটা ভাল প্ৰফিট দিয়ে এনেদৰে মই পইচাসমূহ জমা কৰি কৰিছোঁ আৰু এই এফ ডি বা মিউচুৱেল ফাণ্ডসমূহে মোক সহায় কৰিছে মোৰ জীৱনৰ লগত মোক সপোনসমূহ পূৰণ কৰাত সহায় কৰিছে